হেল্ল' ৰবি তই যে কৈছিলি খৰিকা ৰেষ্টুৰেণ্ট তাৰ পৰা মই বিৰিয়ানী অৰ্ডাৰ কৰিব বিচাৰোঁ তোৰ পৰা জানিব বিচাৰোঁ যে সিহঁতৰ খাদ্যৰ কোৱালিটীবোৰ কেনেকুৱা মছলা বেছিকৈ ব্যৱহাৰ কৰে নেকি হাইজেনিক হয় নে নহয় এইখিনিৰ বিষয়ে মোক অলপ জনাবিচোন